শিশু উপযোগী কিতাপসমূহ আচলতে এজন লেখকে যথেষ্ট কষ্ট কৰি লিখে আৰু শিশুসকললৈ সেই কিতাপবিলাক আগবঢ়াই দিয়ে আচলতে শিশুৰ মন খুব কুমলীয়া হয় আৰু তেওঁলোকে সৰু সৰু কথাবোৰ বুজি পায় এজন লেখকে তেওঁলোকৰ উপযোগী হোৱাকৈ আচলতে কিতাপসমূহ লিখে আৰু সেই কিতাপসমূহ পঢ়িলে ছাত্ৰ ছাত্ৰীৰ যিটো মানসিক বিকাশ হয় সেই বিকাশে ভৱিষ্যত সময়ত তেওঁলোকক যথেষ্টখিনি সহায় কৰে এই ক্ষেত্ৰত আমি যদি মন কৰোঁ যে আমি সৰুতে টিংকল পঢ়িছিলো চান্দ মামা পঢ়িছিলো মৌচাক সঁফুৰা এনেধৰণৰ কিতাপবোৰে আমাক যথেষ্টখিনি সহায় কৰিছিলে যিখিনি আচলতে পঢ়াৰ বাবে আজি হয়তো আমি তাতকৈ দুগুন উৎসাহেৰে আমি কিতাপ পঢ়াৰ যিটো হাবিয়াহ সেইটো পূৰ কৰিব পাৰিছোঁ এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৱল নিজৰ পাঠ্যপুথিৰ মাজতে আৱদ্ধ থাকে তেওঁলোকে যিবিলাক শিশু উপযোগী আলোচনী বা শিশু উপযোগী যিসমূহ কিতাপ সেইবিলাক পঢ়িবলৈ আমি উৎসাহিত নকৰোঁ তেওঁলোকক তাৰ বাবে তেওঁলোকৰ সেই পঢ়াৰ যিটো ধাউতি সেইটো কিন্তু তেওঁলোকৰ নোহোৱা হয় আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে অভিভাৱকসকল শিক্ষকসকল বা যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকে কিন্তু তেওঁলোকক উৎসাহিত কৰিব লাগে যদি তেওঁলোকে কিতাপ পঢ়িবলৈ মন নকৰে তেওঁলোকে জ্যেষ্ঠসকলে নিজে সেইখিনি পঢ়ি আওৰাই দিব লাগে শুনোৱাব লাগে যাতে তেওঁলোকৰ সেই মানসিক বিকাশটো হয় আৰু মানবীক মানসিক বিকাশ হ'বলৈ হ'লে আমি কিতাপ পঢ়িবই লাগিব শিশু আলোচনীসমূহ ইমান সুন্দৰ সুন্দৰ কিছুমান কাহিনী থাকে সেই কাহিনীসমূহত শিশুৱে নিজক বিচাৰি পায় আমি যেনেকৈ শিশু আলোচনী এখন পঢ়িলে আমি সৰুকালৰ সেই ল'ৰালিৰ কথাখিনি আমি নিজকে ঘূৰাই পোৱা নিচিনা লাগে ঠিক তেনেদৰে এজন শিশুৱে যেতিয়া সেই পাঠ অধ্যয়ন কৰিব তেওঁলোকেও সেই একেখিনি কথাই অনুভৱ কৰিব এতিয়া কিছুদিনৰ আগতে ৰুবুল মাউতৰ এখন কিতাপে তেওঁ সাহিত্য একাডেমীৰ বটা পাইছে শিশু সাহিত্য আলোচনী হিচাপে মোৰো এটা সপোন আছে অত্যন্ত সুন্দৰ কিতাপ সেই কিতাপখন পঢ়িলে আমি জ্যেষ্ঠসকলে যিখিনি কথা অনুভৱ কৰোঁ আমি শৈশৱলৈ ঘূৰি যাওঁ সেই কিতাপখন পঢ়িলে মই ভাবোঁ যদি এজন শিশুৱে তেনে এটি তেনে এখন কিতাপ পঢ়ে বা সেই কাহিনীটোকে যদি ডাঙৰে পঢ়ি শুনোৱাই তেতিয়াও তেওঁৰ যিখিনি মানসিক চিন্তা বা সৰু কালৰ যিখিনি ল'ৰা ধেমালি বা পঢ়াৰ লগত কেনেধৰণে নিজকে একাত্ম কৰিব লাগে ভৱিষ্যতলৈ তেওঁ কেনেধৰণে আগুৱাই যাব পাৰিব এই কথাখিনি খুব সুন্দৰভাৱে পঢ়িব পাৰে আৰু তাত আৰু এটা কথা যে দুখীয়া হ'লেও যে পঢ়াৰ ক্ষেত্ৰত কোনো বাধা নাথাকে সেই কথাটো কিন্তু খুব সুন্দৰভাৱে তাত উল্লেখ আছে আৰু যেতিয়া এজন শিশুৱে সেইখিনি অধ্যয়ন কৰিব তেওঁ যিমান মনৰ দুখীয়া হওক বা ধনৰ দুখীয়া হওক তেওঁ সেইখিনি পাহৰি তেওঁৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব মই সেইকাৰণে ভাবোঁ যে শিশু আলোচনী পঢ়াত আমাৰ অভিভাৱক শিক্ষক তথা জ্যেষ্ঠ্যসকলে সদায় উৎসাহিত কৰিব পা উৎসাহিত কৰিব লাগে আৰু এই উৎসাহে এজন শিশুক অনাগত ভৱিষ্যতত এজন সুনাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰিব নিশ্চয়